আমাৰ গাঁৱত বাৰ্ষিক মেলা জুন জুলাই মাহত অনুষ্ঠিত কৰা হয় আৰু তাৰ সৈতে জড়িত এটা লৰি ল'ৰালিকালৰ এটা স্মৃতি আছে মোৰ দুহেজাৰ বাৰ চনত দুহেজাৰ বাৰ চনৰ জুন মাহৰ সেই মেলাখনত মই প্ৰথম বাৰৰ বাবে এটা টুপী কিনিছিলোঁ টুপীটো ৰঙা ৰঙৰ আছিলে আৰু টুপীটোত এন ৱাই চি বুলি লিখা হৈ আছিলে আৰু সেই টুপীটো পিন্ধি মই প্ৰথমবাৰৰ কাৰণে নিজৰ স্মাৰ্টফোনত এটা চেলফী লৈছিলোঁ নতুনকৈ লোৱা স্মাৰ্টফোন আছিলে আৰু সেই ফটোখন মোৰ এতিয়াও মনত আছে সেই ফটোখন মোৰ ফেচবুকৰ একাউণ্টত মই প্ৰথমবাৰৰ কাৰণে আপলোড কৰিছিলোঁ মোৰ দাদাহঁতে মোক সহায় কৰিছিলে ফেচবুকত আপলোড কৰিবলৈ আৰু এইটো এটা যথেষ্ট মধুৰ স্মৃতি মোৰ ল'ৰালিকালৰ আৰু আমাৰ গাঁৱৰ সেই মেলাখনলৈ মই প্ৰত্য়েক বছৰে গৈ থাকোঁ আৰু যথেষ্ট ডাঙৰকৈ পতা হয় আমাৰ গাঁৱৰ মেলা ধন্য়বাদ